হেল্ল' ভাদ্ৰা অঁ ভাত অঁ এইয়া ভাত খালেনে অঁ মোৰ আপোনালোকৰ বৰ ডাঙৰ দৰকাৰ এটা আছিলে এই আমাৰ ঘৰত মানে মটৰ এটা লগাব লাগিছিলে আপুনি আজৰি হৈ আছে নেকি বাৰু অঁ যদি হেৰি মটৰটো লগাই থৈ যাবহিচোন আমাৰ পানীৰ পৰা বৰ দিগদাৰ হৈছে হেৰি তেতিয়াহ'লে আপুনি হে অঁ কিনা আছে কিনা আনি থোৱা আছে খালি লগোৱাহে নাই হেৰি হেৰি তেতিয়াহ'লে আপুনি লগাই থৈ যাবহিচোন দেই অঁ পিছে সে দুদিনমানৰ পাছতহে লগাব লাগিব মানে আমাৰ এই দৰমহাটো এতিয়া হোৱা নাই আগষ্ট ত্ৰিছ তাৰিখ মানেহে বিছ তাৰিখেহে আমাৰ দৰমহাটো হ'ব তেতিয়া আপোনাক মই ফোন কৰি জনাম দেই নাই তেতিয়া আপোনাৰ অঁ আগতেই ক'ম বাৰু আগতে কৈ পেলাই মই আপোনাক হেৰি কথাটো জনাম আপুনি লগাই থৈ যাবহি হ'ব তেনেহ'লে এতিয়া ৰাখিছোঁ দেই গুড নাইট